কুকুৰা হয় হাঁহ কুকুৰা মই পুহোঁ কিন্তু বছৰত উপাৰ্জন তেনেকে ক'ব নাযাওঁ ভালেখিনিমানে উপাৰ্জন হয় উপাৰ্জন বুলি ক'লে কিয় কাৰণ একো একোটা কণীৰ দামে দহ টকা পোন্ধৰ টকা এটা কণীৰ দামে পোন্ধৰ টকাকে হয় কুকুৰাৰ কণীত তেনেকে এযোৰ বা এটাকে কণী বিক্ৰী কৰিলে মূৰত বহুতো ভালেখিনিমান টকা পোৱা যায় তাৰপিছত হাঁহৰ কণী কুকুৰা কণীতকৈ হাঁহৰ কণীটোৰ দাম বেছি যিহেতু পটককে পোৱা নাযায় আমাৰ ওচৰে পাজৰে তেনেকে বেলেগ নাই বাৰু সেইকাৰণে ভালেখিনি ইমান টকা উপাৰ্জন কৰিব পাৰোঁ আৰু অকল কণী বুলি নহয় কণীৰ পৰা পোৱালি জগাই সেই পোৱালি বিক্ৰী কৰিও বহুতো টকা উপাৰ্জন কৰিছোঁ আৰু লগতে বিহু বা তেনেকে যেতিয়া উৎসৱ কিবা এটা আহে মানে সেইটো টাইমত খ্ৰীষ্টমাছ টাইম মাঘৰ বিহু তেনেকে টাইমত হাঁহ বিক্ৰী কৰি কিনে বহুতো লাভ হৈছে অকল হাঁহ বুলি নহয় হাঁহ কুকুৰা দুয়োটাই পোহো যিহেতু দুয়োটাই বিক্ৰী কৰা যায় একো একোটা হাঁহত পাঁচশ পাঁচশকে কুকুৰা পাঁচশ ছশকে কুকুৰা এটাত পাঁচশ ছশ মানকে পোৱা যায় তেনেকে বছৰত ভালেখিনি ইমান টকা উপাৰ্জন কৰিব পাৰি হয় বুলি নহয় মানে বেলেগকো কৈছোঁ যিবোৰ মানুহে পোহে তেওঁলোকে হয়তো গম পাবই যে বিহু চিজনত কেনেকুৱা হয় পোৱাই নাযায় পাবলৈ অলপমান নাটনি হয় টাউনীয়া অঞ্চলত পাবলৈ নাটনি তেনেকে পুহিব পাৰিলে ভালে সিমান টকা উপাৰ্জন কৰিব পাৰি যিহেতু নিজে কৰিছোঁ কিমান বুলি নকওঁ মানে ভালেখিনিও কৰিছোঁ যিহেতু বেলেগকো ক'ব যাওঁ তেনেকে যে হয় হাঁহ কুকুৰা পুহিলেহে ভালেখিনি ইমান লাভ হয় ভালেখিনিমান টকা উপাৰ্জন কৰিব পাৰি ইয়াতে জাত বুলি ক'লে মোৰ হাঁহে বেছিকে লাভ দিয়ে কুকুৰাতকে লাভটো যদি একো বেমাৰ নালাগে কেতিয়া বছৰ সময়ত বেমাৰ লাগিলে মৰি যায় কুকুৰাবোৰ তাৰে বাবে আমি প্ৰতিৰোধ ব্যৱস্থা ঔষধ পাতি দিয়া হয় আৰু হাঁহে বেছিকে লাভ দিয়ে